মই ধ্যান আপোনাৰ পোন্ধৰ মিনিট কৰিব পাৰোঁ আৰু প্ৰথমতে যেতিয়া মই ধ্যান কৰিছিলোঁ তেতিয়া যথেষ্ট অসুবিধাৰ সন্মুখিত হৈছিলোঁ অসুবিধা মানে কি মই মন বহাব পৰা নাছিলোঁ বাহিৰৰ যিকিনা গাড়ীৰ শব্দ মানুহৰ মাত এইবিলাকত মোৰ যথেষ্ট মানে মোৰ মনটো চঞ্চল হৈ উঠিছিল কিন্তু লাহে লাহে লাহে লাহে লাহে লাহে মই ধ্যানৰ পৰিমাণ বঢ়াই বঢ়াই এতিয়া বৰ্তমান পোন্ধৰ মিনিট মই কৰিব পাৰোঁ আৰু এই ধ্যান ধ্যান কৰোঁতে আপোনাৰ প্ৰথম অৱস্থাত মোৰ মানে কি হৈছিল ধ্যান কৰোতে আপোনাৰ যিটো বাহিৰৰ চৰাই শব্দ বা কোনোবাই মাতে মই উঠি যাবলগীয়া হৈ যায় বা মই কনচনট্ৰেট কৰিব নোৱাৰোঁ সেই মাত যথেষ্ট ডিষ্টাৰ্ব হওঁ আৰু যিটো মই উশাহ ধ্যান কৰোঁতে আপোনাৰ মই উশাহ যেতিয়া উশাহ লওঁ উশাহ লওঁতে মই উশাহৰ পৰিমাণ উশাহ লওতে নমোৰ যথেষ্ট কম সময়ৰ কাৰণেহে হেৰি কৰো উশাহটো ধৰি ৰাখিব পাৰোঁ বা যিটো আপোনাৰ ধ্যান এতিয়া ধ্যানৰ পৰিমাণটো মই আৰু অকণমান বঢ়াব চেষ্টা কৰি আছোঁ এতিয়া পো পোন্ধৰ মিনিটটো পাৰিছোঁ আৰু লাহে লাহে লাহে লাহ সেই ধ্যানৰ পৰিমাণটো মই আৰু অকণমান দেৰি বঢ়াবৰ কাৰণে চেষ্টা কৰি আছোঁ ধ্যান কৰোঁতে মোৰ আগতে যেতিয়া প্ৰব্লেম হৈছিল তেতিয়া মই বহি থাকিলে যথেষ্ট প্ৰব্লেম হয় বহি থাকিলে কি হয় মোৰ ভৰিৰ মাংসপেশীবিলাক বিষ বিষ মানে যথেষ্ট বিষ অনুভৱ কৰোঁ জিন জিন জিন জিনাই আৰু মোৰ ভৰিবিলাক যিটো যিটো স্নায়ুৰ যিটো স্নায়ু বিষ অসুবিধাৰ সৃষ্টি হয় ভৰিবিলাকৰ আপোনাৰ উঠিব নোৱাৰোঁ যথেষ্ট বিষ হয় ভৰিবোৰ জিনজিনাই মই উঠোঁতে পৰি যাওঁ আৰু সেইকাৰণে মানে মই আপোনাৰ হয়টো প্ৰথমে পাঁচ মিনিট তাৰপৰা সাত মিনিট তেনেকৈ তেনেকৈ তেনেকৈ মই লাহে লাহে লাহে লাহে লাহে লাহে বঢ়াই গৈ সেই ধ্যানৰ পৰিমাণ আজি মই পোন্ধৰ মিনিটলৈকে কৰিবলৈ সক্ষম হৈছোঁ আৰু

ধ্যান কৰোঁতে মোৰ প্ৰথমতে আকৌ বেছি সময় মই চকুটো মুদি ৰাখিব পৰা নাছিলোঁ কাৰণ বেছি সময় চকুটো মুদি ৰাখিলে মই প্ৰথমতে কি হৈছিল অলপ হয়টো মই ভাগৰুৱা অনুভৱ কৰোঁ হয়টো মই টোপনিও গুচি গৈছিলোঁ আৰু টোপনি যাওঁতে মই হয়টো হঠাতে টোপনি ধৰোতে টোপনি ধৰি যায় তেতিয়া হয়টো মই পৰি যাব পৰি যাওঁ নিচিনা লাগে প্ৰায় মই হয়টো পৰিও গৈছিলোঁ আৰু তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ মই লাহে লাহে লাহে লাহে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ লাহে লাহে লাহে লাহে তাৰ মানে সেই অসুবিধাটোৰ পৰা যথেষ্ট মানে সকাহ পাবলৈ সক্ষম হৈছিলোঁ আকৌ তেনেকুৱা ধৰক আৰু যেতিয়া মই ধ্যান কৰোতে হাতকেইখন বা প্ৰণাম কৰোতে যেতিয়া মই হাতকেইখন হাতকেইখন দি পুৰা ধ্যান কৰোঁ তেতিয়া মই হাতৰ যিবিলাক আঙুলি সেই আঙুলিবিলাকত যথেষ্ট মানে ত জিনজিননি অনুভৱ হৈছিল হাতকেইখন আপোনাৰ স্নায়ুৰ পৰি স্নায়ুবিক যিকেইটা অসুবিধা সেই অসুবিধাবিলাকৰ কাৰণে হাতখনৰ হাতবিলাকৰ কোঁচ খাই ধৰিছিল আৰু যথেষ্ট হাতত বিষ অনুভৱ হৈছিল জিনজিননি অনুভৱ হৈছিল আৰু যথেষ্ট বিষৰ অনুভৱ হৈছিল সেইকাৰণে মই যথেষ্ট আপোনাৰ অসুবিধাৰ সন্মুখীন হৈছিলোঁ হাতৰ মাংসপে মাংসপেশীটোত বিষয় বিষৰ অনুভৱ হৈছিল গতিকে কিন্তু এতিয়া আজিকালি লাহে লাহে সেই পৰিমাণটো মই লাহে লাহে লাহে লাহে কমি কিন্তু কমি আজি এই এই পৰ্য্য়ায় পাইছোঁ যে মই আজি পোন্ধৰ মিনিট সম্পূৰ্ণভাৱে ব্যায়াম কৰিব ধ্যান কৰিব পাৰোঁ আৰু ধ্যান কৰি কোনো ধৰণৰ ওচৰত হৈ থকা কোলাহল বা চৰাই চিৰিকটিৰ শ চৰাই চিৰিকটিৰ শব্দ মানুহৰ মাত কোনোবাই সেই মানুহক মাতিলেও সেই মাতটোলৈ মোৰ ধ্যানটো নগৈ মোৰ নিজৰ যিটো ধ্যান ধ্যানত যিটো মই বিলীন হৈ থাকোঁ সেই ধ্যানৰ বিলীনটোতে মই ধুনীয়াকৈ ধ্যানটো কৰিবলৈ সক্ষম হৈছোঁ